হেল্ল' অঁ অঁ বাইদেউ কেনেকুৱা ভালনে অঁ অঁ এই আছোঁ আৰু দিয়ক এই গৰম অঁ অঁ অঁ তাকে অঁ অঁ আমনি লাগিছে সঁচাকৈ দেই আৰু বেছি দিন নাই আৰু যাব আৰু গৰমটো অঁ বৰষুণ দিছে অঁ অঁ অঁ অঁ কওকচোন অঁ অঁ

অঁ অঁ সুবিধা হয় বন্ধও দিন অঁ তাকে অঁ আজিকালিচোন ট্ৰেইনতে সুবিধা বেছি বাছতকৈ

অঁ দৰ্শন কৰি অঁ অঁ আকৌ অঁ উভতিব পাৰিম আমি দিনটোতো লাগিব অঁ সেৱা কৰি অঁ অঁ অঁ অঁ উঠিব পাৰিম অঁ আমি যাওঁতে তেতিয়াহ'লে টিকেটটো ঠিক কৰি ল'ব লাগিব উভতি অহাৰ অঁ টিকেটটো অঁ অঁ অঁ অঁ তেতিয়া তেতিয়া চিন্তা নাথাকিব অঁ অঁ অঁ ঠিক আছে অঁ যাম যাম ভালেই হ'ব অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ ঠিক আছে হ'ব তেতিয়াহ'লে অঁ ঠিক আছে